মই খেলৰ বাবে এটা খুবেই ভাল পৰিৱেশ পাইছিলোঁ উপযুক্ত পৰিৱেশ

ক্লাবত আমাৰ খেল খেলা হয় তাত আমাৰ খেলৰ খেলৰ প্ৰক্ৰিয়া খেলা হয়

এটা ফুটবল টীম আছে য'ত নেকি মই তাত তাৰ হৈও মই খেল খেলিছোঁ ত' ভাবোঁ যে খেলৰ কাৰণে মই খুবেই এটা মোৰ ভাল লগা এটা হবি হয় য'ত নেকি মই

ত' সেয়াই আৰু খেলত এই হাৰাজিকাটো থাকেই ত' সিমানখিনি